আপোনাৰ দোকানত আপেল হ'বনে অঁ কিমানকৈ দাম অঁ বহুত বেছি ক'লেচোন আপুনি আপুনি দিব পাৰে যদি পঞ্চাছ টকাত দিয়ক অঁ আপুনি পঞ্চাছ টকা মানত দিলে আৰু বেলেগো ফল মূল ল'লো হয় অঁ ক কল হ'বনে কল অঁ কল কিমানকৈ এই বহুত দাম কৈছে আপুনি কল এশ টকাকৈ লওক আপেল পঞ্চাছ টকাকৈ লওক আপুনি আপুনি দিয়ক আৰু কিবা এটা মিলাই ঠিক আছে আপুনি আপোনাৰ দামটো মিলাই কিনে দিয়ক আৰু কিবা এটা আপেল আপুনি কিমানকৈ দিব পাৰিব কমাই কিনে অঁ ঠিক আছে আৰু কল ঠিক আছে হ'ব আৰু আৰু কি কি আছে আপোনাৰ তাত অঁ ডালিম কিমানকৈ অঁ ঠিক আছে আঙুৰ কিমানকৈ দি আছে আপুনি এই আপোনাৰ তাতে বহুত দামচোন অঁ অঁ ঠিক আছে দি দিয়ক